সাধাৰণতে আমি যদি মাছ সংৰক্ষণ কৰিবলগীয়া হয় তেনেহ'লে আমি প্ৰাকৃতিক পানীৰ যিবিলাক উৎস সেইবিলাক পৰিষ্কাৰ পৰি পৰিচ্ছন্ন কৰি ৰাখিব লাগিব তাত জাবৰ জোঁথৰ পেলাব নালাগিব বা বিভিন্ন ধৰণৰ যিবিলাক কীটনাশক বা ৰাসায়নিক দ্ৰব্য সেইসমূহ পানীৰ লগত মিহলাব নালাগিব আৰু মাছবিলাক আমি যাতে ভাল দৰে খাদ্য গ্ৰহণ কৰিব পাৰে বা পানীত ভালদৰে চলাচল কৰিব পাৰে তাৰ বাবে সিহঁতক জলাশয়বিলাক ভাল দৰে দ কৰি দিব লাগিব খান্দি দিব লাগিব লগতে পৰিৱেশ পানী প্ৰদূষণৰ বাবে আমি পানী প্ৰদূষণৰ বাবে আমি পানীত জাবৰ জোঁথৰ পেলাব নালাগিব তাত আমি বিভিন্ন ধৰণৰ কীটনাশক ৰাসায়নিক দ্ৰব্য পেলাব নালাগিব আমি পানীবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব এনেদৰে আমি পানী প্ৰদূষণ ৰোধ কৰিব পাৰোঁ